আগৰ দিনত কৈ আমাৰ এই মোবাইল হোৱাৰ পৰা ফেচবুক হোৱাটছআপ ইউটিউব এইবিলাক হোৱাৰ পৰা আমাৰ ল'ৰা ছোৱালীবিলাকৰ সুবিধা হৈছে আৰু ডাঙৰবিলাকৰো সুবিধা হৈছে আমি ইজনে আনজনক ইজনে আনজনক চোৱা চুই কৈ কথা কথা পাতিব পাৰোঁ ভিডিঅ' কলিং কৰা কৰিব পাৰোঁ আগতে এনেকুৱা সুবিধা নাছিলে এতিয়া ল'ৰা ছোৱালীবোৰে পঢ়াৰ ক্ষেত্ৰতো কিছুমান কিছুমান এপৰ জৰিয়তে প্ৰশ্ন উত্তৰ অনা হয় এনেকৈ ল'ৰা ছোৱালীবিলাকো উপকৃত হৈছে আমাৰ কিবা ফ'টো এখন মাৰিব লাগিলেও মোবাইলেৰে ফ'টো মাৰি এনেকৈ আমি বনাই আনিব পাৰোঁ আগৰ দিনত আগৰ দিনত ফোনৰ যোগাযোগ নহ'লে আমাৰ এই ইঠাইৰ পৰা আনঠাইলৈ গৈ মানুহে খবৰ দিব লগা আছিলে এতিয়া আমাৰ সেই অসুবিধাটো নাই ইজনে আনজনক খবৰ এটা পঠিয়াবলৈ ফোন কৰি দিলে আমি যোগাযোগ হ'ব পাৰো বা যিকোনো দৰকাৰী কথা পাতিব পাৰোঁ আগতে এই সুবিধাটো নাছিলে এতিয়া আমি এই এনেকৈ আমাৰ ল'ৰা ছোৱালীবিলাকে যিকোনো ভিডিঅ' বনাব পাৰে বা সেই ভিডিঅ' যিকোনো হেৰিত পঠাব পাৰে এনেকৈও আমাৰ ল'ৰা ছোৱালীবিলাকৰো সুবিধা হৈছে

ম'বাইল ম'বাইলৰ এইবিলাক সুবিধাৰ কাৰণে আমাৰ আগৰ আগৰ যি আমাৰ অসুবিধা হৈছিলে এই অসুবিধাবোৰ এতিয়া ঠিক হৈছেগৈ ম'বাইল ফোনৰ জৰিয়তে আমি দূৰ দূৰণিৰ মানুহৰ লগত কথা পাতিব পাৰোঁ বা নোযোৱাকৈ যিকোনো কথা যোগাযোগ হোৱা যায় এনেকৈ আমি ম'বাইল ফোনৰ সুবিধা পাই আহিছোঁ